হেল্ল' অঁ নমস্কাৰ ছাৰ মই মাধুৰিমা বৰুৱাই কৈছোঁ হয় আপুনি বিত্তীয় উপদেষ্টা প্ৰশান্ত ছাৰ হয়নে অঁ ছাৰ মই আপোনালৈ বিশেষ দৰকাৰ এটাত ফোন কৰিছিলোঁ হয় হয় আপুনি ব্যস্ত আছে নেকি অঁ ছাৰ অকণমান কথা পাতোঁ আপোনাৰ লগত মানে আপোনাৰপৰা অকণমান সহায় বিচাৰিছোঁ অঁ হয় হয় ছাৰ মই মানে এই বৰ ডাঙৰ বিপদ এটাত পৰিছোঁ ইমানেই মানে আমাৰ মাহেকত বিদ্যুতৰ বিল বেছিকৈ আহিছে হয় হয় বিদ্যুত বিলৰ কথা ক'লোঁ ছাৰ অঁ বহুত বেছি আহিছে ছাৰ মই কেনেদৰে বিদ্যুত বিলৰপৰা মানে হয় অঁ অঁ কেনেদৰে বিদ্যুত বিল মানে মই কমকৈ আনিব পাৰোঁ তাৰকাৰণে মানে আপোনাৰপৰা অলপ সহায় বিচাৰিছোঁ আপুনি কিবা এটা পৰামৰ্শ দিয়কচোন অঁ অঁ হয় ছাৰ অঁ পানীমটৰটো চলোৱা হয় পানীমটৰ আছে আৰু ফ্ৰীজ কম্পিউটাৰো আছে হয় টি ভিটো মোৰ আছে বাৰু হয় অঁ অঁ হয় ছাৰ হয় হয় অঁ যেতিয়াৰপৰা মানে বিল বেছি আহিছে তেতিয়াৰপৰা মটৰটো আগতে বহুত বেছি চলোৱা হৈছিলে কিন্তু এতিয়া মানে অলপ কমকৈয়ে চলাইছোঁ তাৰপিছত ফ্ৰীজটোতো বাৰু চৌবিছ ঘণ্টাই লাগি থাকে হয় টি ভিটো অলপ চোৱা চুই হয় হয় হয় মই মানে মটৰটো লগাই কেতিয়াবা পাহৰি যাওঁ তেতিয়া অলপ দেৰি চলি থাকে বাৰু হয় সেইবিলাক কমাব লাগিব ন হয় হয় আৰু কাৰেণ্ট মানে হেৰি অঁ অঁ বাল্ববিলাক জ্বলাওঁ হয় লাইট জ্বলোৱা থাকে বাৰু ৰাতিও আমাৰ এইটো হাতীৰ এৰিয়া যে ৰাতি লাইটবিলাক জ্বলোৱা থাকে দুটা তিনিটামান বাহিৰত জ্বলাওঁ আৰু যেতিয়াৰপৰাই মানে বিলটো বেছিকৈ অহা পালোঁ তেতিয়াৰপৰা অলপ কমাবলৈ লৈছোঁ বাৰু হয় ছাৰ অঁ অঁ অঁ হয় হয় অঁ হয় অঁ অঁ অঁ এতিয়া মানে গৰমদিন যে ফেনো চলি থাকে বাৰু দুখন তিনিখনকৈ

অঁ ঠিক আছে ছাৰ হয় হয় অঁ অঁ সেইখিনি বাৰু মই অঁ চেষ্টা কৰিম অঁ অঁ অঁ পানী মটৰটো কমকৈ কমকৈ মানে পানীখিনি ভৰাই পেলাই কেতিয়াবা পাহৰি যাওঁ মানে অ'ফ কৰিবলৈ অঁ অঁ অঁ এতিয়াৰপৰা সেইখিনি বাৰু হয় মনত ৰাখিম বাৰু অঁ বাল্ববোৰ মানে ইটো ৰূমৰপৰা সিটো ৰূমলৈ গ'লে অ'ফ কৰা হৈছোঁ আৰু হয় হয় অযথা চলাই নথওঁ বাৰু হয় ছাৰ তেনেদৰে পাৰিম ন অঁ ঠিক আছে ছাৰ হ'ব তেতিয়াহ'লে ৰাখিছোঁ ছাৰ ধন্যবাদ আপুনি মোক ইমানখিনি সহায় কৰাৰ বাবে হয় ছাৰ হয় কেতিয়াবা আকৌ ফোন কৰিম এনেকৈ কিবা বিপদত পৰিলে অঁ ঠিক আছে ধন্যবাদ ছাৰ